আমি নদী কাষৰীয়া মানুহ গৰু ছাগলী হাঁহ কুকুৰা পুহিবৰ কাৰণে বহুতো অসুবিধা হয় কাৰণ আমাৰ বাৰিষা পানী হয় নদীৰ কাষত পানী ঢেৰ হয় গৰু ছাগলী প্ৰতিপাল কৰিবলৈ বহুত অসুবিধা কাৰণ ঘাঁহ পানীৰ কাৰণে ঘাঁহ পানী আনিবৰ কাৰণে বহুত দূৰলৈ যাবগৈ লাগে আৰু বাৰিষা গৰু ৰাখিবৰ কাৰণে ওখ ভেটি লাগে ওখ ভেটি নহ'লে গৰু ছাগলী আমি পুহিব নোৱাৰোঁ ৰাখিব নোৱাৰোঁ দানা পানী দিব নোৱাৰোঁ ডাঙৰ পানী হ'লে গৰু উটি যায় আৰু গৰু সেইকাৰণে ভালদৰে ৰাখিবৰ কাৰণে ওখ ভেটি লাগে আমি সেইটো কাৰণে চৰকাৰক কৈছোঁ আমাক গৰুৰ কাৰণে বাৰিষা দানা পানী দিয়ক দানা পানী দিলেহে চৰকাৰেও যদি দিয়ে আমি তেতিয়াহে গৰুকেইটা ভালদৰে ৰাখিব পাৰোঁ হাঁহ ছাগলীকেইটা প্ৰতিপালন কৰিব পাৰোঁ আৰু তেওঁলোকে গৰুৱে শক্তি পায় বল পাব দানা ভাল দিব লাগিব ভাল ঘাঁহ দিব লাগিব শকত আবদ হ'ব বাৰিষা যদি ঘাঁহ পানী কষ্ট বা গৰু চেৰেলা চেবেটা লেৰেলা হয় এনেকুৱা হাঁহ কুকুৰা বাৰিষাত ৰাখিবলৈ বহুত দিগদাৰ কিছুমান মানুহে ওখ ওখ ভেটি বিচাৰি হাঁহ কুকুৰাৰা তাঁত ৰাখেগৈ আমিও বহুত সমস্যা ভুগিবলগীয়া হয় সেইকাৰণে বাৰিষা দিনত নদী কাষৰীয়া মানুহে হাঁহ ছাগলী গৰু পশুপালন কৰিবলৈ বহুত দিগদাৰ হওঁ মই যদি কেতিয়াবা বহুত দূৰলৈ এবাৰ আঁতৰি যাওঁ মোৰ হাজবেণ্ডে ল'ৰা ছোৱাল ছোৱালীকেইটাই হাঁহ ছাগলীকেইটা প্ৰতিপালন কৰে তেওঁলোকে ভালদৰে প্ৰতিপালন কৰি ঘাঁহ পানী দি মই যেনেকৈ ৰাখোঁ আঁঠুৱা ভালকৈ দিয়ে যাতে ম'হে কামুৰিব নোৱাৰোঁ ম'হে কামুৰিলে বাৰিষা কালত গৰুকেইটা বেয়া হৈ বেয়া হৈ যায় খিনাই যায় দুৰ্বল হৈ যায় এলেহুৱা ভাৱ হয় তেনেকুৱা ভাল খাদ্য নাপালে দুৰ্বল হৈ যায় আৰু তেনেকৈ আমি গৰু গাই প্ৰতিপালন কৰি নদী কাষৰীয়া মানুহবোৰে এনেকৈয়ে ৰাখোঁ আৰু